হেল্ল' অঁ ফ্ৰী আছে নেকি মই হেৰি গৌৰৱৰ মাকে কৈছিলোঁ অঁ অঁ স্কুলত খেল ধেমালি কেতিয়াৰপৰা আছে বাৰু অঁ হয় হেৰি আমাৰ ল'ৰাটোৱে মানে এনেকৈ ক্ৰিকেট খেলিম বুলি কৈছিলে তেতিয়াই কেতিয়া আছে বাৰু ক্ৰিকেটৰ যেতিয়া মানে ক্ৰিকেট কেতিয়া খেলাব মানে

অঁ মানে এনেকে খেল ধেমালি মানে বহুত হৈ থাকে ন এতিয়া ক্ৰিকেটটো কেতিয়া আছে আকৌ সেইকাৰণে সুধিছিলোঁ অঁ অঁ হেৰি কি বুলি কয় তাৰ কাৰণে ইউনিফৰ্মেই পিন্ধি যাব লাগিবনে নে কিবা মানে বেলেগ কাপোৰ পিন্ধি যাব লাগিব এনেই ড্ৰেছ বেলেগ হয় হয় অঁ ফাটি চাটি যাব পাৰে যে অঁ ট্ৰেক পেন ন টি চাৰ্ট ট্ৰেক পেন অঁ ইনেই কি কালাৰ পিন্ধাব লাগিব বাৰু অঁ ইস্কুলৰো হেৰি যে অঁ হয় অঁ ঠিক আছে বাৰু বাৰু হেৰি এইকেইদিন এৱচেন্ট হৈছিলে যে সি যোৱা এনেই কোনটো গ্ৰুপত পৰিলে বাৰু এবাৰ কৈ দিবচোন অঁ অঁ গৌৰৱ শইকীয়া গৌৰৱ শইকীয়া অঁ অঁ আৰু ইনেই খেল ধেমালি কেতিয়াৰপৰা মানে আৰম্ভ হ'ব মানে টাইম অঁ কেইটা বজাৰপৰা হয় অঁ অঁ অঁ হয় মানে স্কুলতে হ'বনে নে এনেকৈ আপোনাৰ সেই ফিল্ডত হ'ব অঁ অঁ

তাকেই তাকে অঁ অঁ আৰু ছুটী কেইটা বজাত হ'ব এনেই

হয় হয় অঁ অঁ এনেকৈ এতিয়া খেল ধেমালিটো পাতিবই দিনটোও যাবই এতিয়া তাৰকাৰণে কিবা টিফিন চিফিন লৈ যাব লাগিবনে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে বাৰু দিয়ক অঁ থৈছোঁ দিয়ক